কেতিয়াবা আমাৰ মনটো ইমান বেয়া লাগে ইমান বেয়া লাগে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলিলৈকে কামেই কৰি থাকোঁ কামেই কৰি থাকোঁ তথাপিতো কেতিয়াবা ঘৰৰ পৰিয়ালৰ মানুহবোৰৰ পৰা কেতিয়াবা ভাল মাত এষাৰো পোৱাৰ সুযোগ নাপাওঁ কেতিয়াবা দেহাটোও বেয়া থাকে তথাপিতো কাম কৰিয়েই যাওঁ কাম কৰিয়েই যাওঁ কোনোদিন কাম নকৰাকৈ নাথাকোঁ আমিতো ঘৰৰ গৃহস্থনী তথাপিতো কাম কৰি যাওঁ কৰি থাকিবই লাগিব তথাপিতো গাটো বেয়া লাগিলেও মনটো বেয়া লাগিলেও কেতিয়াবা অকণমান ৰেষ্ট লওঁ বুলি ভাবিলেও নাই নোৱাৰি কেতিয়াবা নিজকে সান্তনা দিওঁ নিজকে সান্তনা দিবলৈ কেতিয়াবা এখন কিতাপৰ সহায় বিচাৰোঁ সেই সহায়ৰ কিতাপৰ যোগেদিয়ে আমি বহুত প্ৰেৰণা পাওঁ কিতাপত থকা অৰ্থখিনি সাৰমৰ্ম যেতিয়া মানে বিচাৰি লওঁ তেতিয়া মানে নিজকে জীয়াই থকাৰ মানে সান্তনাটো দিওঁ আৰু বহুত ভাল লাগে তেতিয়া কিতাপৰ মাজেদি পঢ়ি তেতিয়া ভাবোঁ আমিহে বহুত ভালতেই আছোঁ আমাতকৈ বহুত বেয়া কিছুমান মহিলা আছে যিসকলে নিজকে শেষ কৰি কৰিও জ জীয়াই থাকে সেইবিলাক সাধু গল্প উপন্যাস পঢ়ি আমি নিজকে জীয়াই থকাৰ অনুপ্ৰেৰণা পাওঁ নিজকে যেতিয়া কেতিয়াবা মনটো বেয়া লাগে তেতিয়াতো আৰু কিতাপৰ বাহিৰে আমাৰ একো নাথাকে কিতাপখনৰ টেবুললৈ গ'লে সকলোখিনি বিচাৰি পাওঁ তাতে জীয়াই থকাৰ অনুপ্ৰেৰণা পাওঁ মনটোও ভাল লাগে যেতিয়া এটা সাধু পঢ়ো সাধুটোৰ মাজত যেতিয়া সোমাই যাওঁ অকণ অকণ ল'ৰা ছোৱালীবিলাকৰ সাধুবিলাকত নিজকে বিচাৰি পাওঁ কেতিয়াবা সৰুকাললৈ মনত পৰে আমি যেতিয়া পঢ়িছিলোঁ আমি যেতিয়া খেলিছিলোঁ সেই আমি যেতিয়া গল্প কথা কৈছিলোঁ নিজকে জপিয়াই ফুৰিছিলোঁ গল্পৰ মাজত নিজকে হেৰুৱাই পেলাইছিলোঁ গল্পৰ মাজত কেতিয়াবা ভাল লাগে উপন্যাস পঢ়ি সেই উপন্যাসবোৰ পঢ়িলেও বহুত ভাল লাগে তাৰ মাজতে আমি কেতিয়াবা হেৰাই যাওঁ মানে নিজকে বিচাৰি পাওঁ যে এনেকুৱা লাগে যেন আমি তাৰ মাজতেই সোমাই আছোঁ আমি নিজকে যেতিয়া বিচাৰি পাওঁ তেতিয়া আমি সেই জীয়াই থকাৰ অনুপ্ৰেৰণা পাওঁ মনটো ভাল লাগে আমি তেতিয়া ভাবোঁ আমি বহুত ভালতেই আছোঁ বহুত ভালতে আছোঁ যেন আমি মানে বহুত ভালতে আছোঁ আমাতকৈও বহুত বেয়াকে আছে কিছুমান মানুহ তেওঁলোকেতো আৰু আৰু কষ্ট পাইছে আৰু হতাশ হ'বলগীয়া হৈছে জীৱনত যেতিয়া হাবাথুৰি খাবলগীয়া হৈছে নিজকে হেৰুৱাই পেলাবলগীয়া হৈছে সেইখিনিৰ পৰা যাতে আমি এখন কিতাপ পঢ়িলেই আমি নিজকে যেতিয়া বিচাৰি পাওঁ আমাৰ মনটো বহুত ভাল লাগে তেতিয়া বহুতখিনি এনেকুৱা আছে যেন একদম পৰি পৰি পৰি পৰি বা মৃত্যুৰ সৈতে যুঁজি যুঁজিও কেতিয়াবা জীয়াই থাকে সেই সকলোখিনি পঢ়ি নিজকে বিচাৰি পাওঁ যেতিয়া কেতিয়াবা ভাগৱতৰ কথা কেতিয়াবা কীৰ্তনৰ কথা ঘোষাৰ কথা পঢ়ি থাকিলেও মনটো ভাল লাগে মানে নিজকে জীয়াই ৰাখিবৰ কাৰণে যেতিয়া কিতাপবিলাক পঢ়োঁ তেতিয়া মন বহুত ভাল লাগে কিতাপৰ অৰ্থখিনি বুজি পাই কেতিয়াবা ভগৱানৰ মাজতে বিলীন হৈ যাব বিচাৰোঁ ভগৱানেও বহুত সহায় কৰে নিজকে হেৰুৱাই যাব বিচৰাতো যেতিয়া মনটো বেয়া লাগে কেতিয়াবা তথাপিও সেই কিতাপখনেহে আমাক মনটো অনুপ্ৰাণিত কৰে জীয়াই থকাৰ এটা সকাহ পাওঁ ভাল পোৱা এটা সকাহ পাওঁ সঁচাকৈ কিতাপখন আমাৰ জীৱনৰ লগৰী হৈ পৰে ইমানেই ভাল লাগে যাতে কিতাপখনে আমাৰ জীৱনত অনুপ্ৰেৰণাটো দিয়েই লগতে শক্তিশালীও কৰে মনটো এনেকুৱা কিছুমান গল্প আছে কাহিনী আছে উপন্যাস আছে সেইবিলাকে আমাৰ মনটো অনুপ্ৰাণিত কৰে জীয়াই থাকিবলৈ বহুত সাহস দেখি সাহস দিয়ে সেয়েহে মই কিতাপক মানে নিজৰ জীৱনৰ সহায় হিচাপে লওঁ সহায় কৰেও বাৰু ভাল লাগে কেতিয়াবা যেতিয়া নিজকে হেৰুৱাই পেলাওঁ কিতাপখন পঢ়ি তাৰ মাজত যেতিয়া আমি সোমাই পেলাওঁ তাৰ সাৰমৰ্ম বুজি লৈ যেতিয়া আমি তাৰ অৰ্থ বিচাৰি পাওঁ তেতিয়া আমি নিজকে কিবা এটা বহুত ভাল ভাল যেন অনুভৱ কৰোঁ বহুত ভাল লাগে তেতিয়া